হৰ্চবেক ৰাইডিং হৰ্চবেচ ৰাইডিং মই বিশেষকে ইমান পোৱা নাই আৰু হৰ্চবেচ হৰ্চবেক ৰাইডিঙৰ বিষয়ে ইমানটো মই গম নেপাওঁ পৰামৰ্শ দিবলৈ হ'লে এনেধৰণৰ একো নাই মোৰ লগত দিবলে আৰু হৰ্চবেক ৰাইডিং কি হয় সেইটো গম নেপাওঁ হৰ্চবেক ৰাইডিং

কৰিব হ'লে আপোনাৰ ঘোঁৰাৰ ৰাই ৰাইডিং হ'ব মানে ঘোঁৰাৰ দৌৰ আমি দেখিছোঁ টিভিত দেখিছোঁ মুখামুখিকৈ দেখিছোঁ হৰ্চবেক ৰাইডিং কিছুমান মানে পৰামৰ্শ নিজৰ ঘোঁৰাটোৰ প্ৰতি মৰম দয়া এইবোৰ হ'ব লাগিব তাৰপিছত আপুনি হৰ্চ বা ঘোঁৰাটো থ'ব পাৰিব বিশেষ এইটো গম নেপাওঁ কিন্তু এইটো পোহনীয়া জন্তু কোনোধৰণৰ আঘাত দিব নালাগে আৰু চাব চাব গ'লে আমি যদি চাওঁ ঘোঁৰাক বহুধৰণৰ অত্যাচাৰ দিয়া হয় আৰু হৰ্চবেক যোনবোৰে চলাই থাকে তাৰ প্ৰত্য়েকে বহুত মানে নিজৰ লাভালাভৰ কাৰণে টকা পইচা লগাই ক'ৰবাত ক'ৰবাত ত সেনেধৰণৰ কামবোৰ কৰিব নালাগে সেইটো এটা বেয়া প্ৰভাৱ অসমখন বা ভাৰতখন লুতি গৈছে বাহিৰা মানুহে